শৈশৱ কালত বিদ্যালয়সমূহৰ পৰা আমি বিভিন্ন স্থানলৈ শৈক্ষিক ভ্ৰমণ হিচাপে গৈছিলোঁ এম ই স্কুলত পঢ়া পঢ়োঁতে আমি মোৰ লগৰীয়াৰ সৈতে বিদ্যালয়ৰ পৰা শৈক্ষিক ভ্ৰমণ হিচাপে আমি বগলী স্থানলৈ গৈছিলোঁ সেই স্থানলৈ গৈ আমি তাত বনভোজ খাইছিলোঁ উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থাকোঁতে আমি মাজুলীলৈ গৈছিলোঁ মাজুলিলৈ গৈ আমি বিভিন্ন কীৰ্তিচিহ্নসমূহকে ধৰি মাজুলী সত্ৰ নামঘৰ মুখা শিল্প আদি বিভিন্ন স্থানলৈ গৈ সেই স্থানসমূহ উপভোগ কৰিলোঁ ইয়াৰ পাছত আমি বিদ্যালয়ত মহাবিদ্যালয়ত পঢ়ি থকা পৰ্যায়ত ডিগ্ৰী পঢ়ি থাকোঁতে শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে সহপাঠী সকলৰ লগত আমি শিৱসাগৰ জিলালৈ গৈছিলোঁ আৰু বৰ্তমান সময়ত ডি এল এড পাঠ্যক্ৰমৰ লগত পঢ়ি থাকোঁতে মই মোৰ বন্ধু বান্ধৱৰ সৈতে হাবুঙলৈ গৈছিলোঁ আহোমৰ দ্বিতীয় ৰাজধানী আৰু চিমেনমুখলৈ গৈছিলোঁ এইসমূহলৈ গৈ আমি বিভিন্ন স্থানৰ বিষয়ে জানিব পাৰিলোঁ আৰু এটা স্মৃতি হিচাপে ক'বলৈ গ'লে মাজুলীলৈ যোৱা ভ্ৰমণ কাৰ্যসূচীটো মোৰ বাবে স্মৃতি হৈ ৰ'ব কিয়নো মাজুলিলৈ গৈ আমি বিভিন্ন সত্ৰসমূহৰ বিষয়ে নামঘৰসমূহৰ বিষয়ে মুখাশিল্পসমূহ চাবলৈ পালোঁ এইসমূহৰ এইসমূহৰ বিষয়ে আমি জনাৰ ফলত আমাৰ সাংস্কৃতিক দিশৰ বিষয়ে জানিবলৈ পালোঁ আৰু ভাওনা গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা নাটক আদি সমূহৰ লগতে মুখাশিল্প সমূহৰ বিষয়ে জ্ঞান লাভ কৰিবলৈ সক্ষম হ'লোঁ